মোৰ অতিকৈ প্ৰিয় ঋতু হৈছে শীত ঋতু বা ঠাণ্ডা দিন ঠাণ্ডা দিনৰ সময়ত মই মোৰ পৰিয়ালৰ লগত চোতালত বহি ৰ'দ লৈ ভাল পাওঁ আৰু ৰ'দ লৈ থকাৰ সময়তে আমি জলপানো খাওঁ সকলোৱে মিলি জুলি ঠাণ্ডা দিনত চোতালত বহি ৰ'দ লৈ পেলাই জলপান খাই আমি খুব আনন্দ পাওঁ গৰম দিনৰ গৰম বন্ধ পাওঁতে মই মোৰ মা দেউতাহঁতৰ লগত বিভিন্ন ঠাইলৈ ফুৰিবলৈ যাওঁ কেতিয়াবা মামাৰ ঘৰলৈ কেতিয়াবা মাহীৰ ঘৰলৈ নহ'লে কেতিয়াবা জেঠাই বা বৰ্তাহঁতৰ ঘৰলৈ তালৈ গৈ পেলাই বৰ্তা জেঠাই মামা মামী মা মাহী ককা আইতাহঁতক লগ পাই খুব আনন্দ লওঁ তাৰ পাছত যেতিয়া বাৰিষাৰ দিন আহে তেতিয়া বৰষুণত জমা হোৱা পানীবোৰত কাগজেৰে বনোৱা নাওবোৰ উটুৱাই পেলাই খেলি খুব আনন্দ লওঁ নাওবোৰক পানীত উটি থকা দেখি পেলাই খুব ভাল লাগে মই মোৰ লগতে মোৰ বন্ধু বান্ধৱীসকলকো মাতোঁ আৰু আমি চবেই মিলি পেলাই কাগজেৰে নাও তৈয়াৰ কৰি পানীত উতিয়া